অঁ অঁ আছে আছে

অঁ পাবা পাবা কিমানমানৰ লাগিব অঁ ৰঙা আছে তোমাৰ ক'লা আছে সেউজীয়া আছে তোমাৰ সব ৰঙৰে আছে তুমি আহিলেই হ'ল তোমাৰ এশ টকীয়া দুশটকীয়া তিনিশ টকীয়া আৰু চাৰিশ টকীয়াও আছে অঁ অঁ অঁ তুমি কি চাৰ্ট চিলাবা অঁ অঁ আহিবা কাইলৈ মই নটামান বজাত দোকান পোৱাকৈ আহিবা দোকানলৈ অঁ মই নটামান বজাত খোলোঁ তুমি আহিবা নটামান বজাত অঁ আৰু এই মোৰ ওচৰতে তোমাৰ নতুনকৈ দৰ্জি এটা বহিছে তুমি তাতে এনেকৈ চিলাই কৰি লৈ যাব পাৰিবা অঁ অঁ অঁ অঁ হ'ব দিয়া